মই অলপদিনৰ আগতে ফেন এখন অনলাইনত অৰ্ডাৰ দি আনিছিলোঁ ফেনখন ভালেই লাগিছে এনেই ঘুৰাও ভাল হৈছে আৰু হাৱাটোও ভাল হৈছে ভালেই হ'ল ফেনখন ইমান এটা হেৰি নহয় বহুত ভাল লাগিছে